গুৱাহাটীৰ বাসিন্দা হিচাপে মই চিটিবাছৰ বিষয়ে অলপ কওঁ এই চিটিবাছ বিলাক আমাৰ গুৱাহাটীৰ বশিষ্ঠৰ পৰা আদাবাৰীলৈ আৰু সেইফালে সাতগাঁও নাৰেঙ্গীৰ পৰা আদাবাৰীলৈ আৰু এইফালে খানাপাৰাৰ পৰা আদা যোৰাবাটৰ পৰা আদাবাৰীলৈ এনেকে চিটিবাছ বিলাক চলাচল হয় এই চিটিবাছ বিলাকত চলাচলৰ মাজতে বহুতো তিতা মিঠা অভিজ্ঞতা হয় তাৰ ভিতৰত কিছুমান অভিজ্ঞতা আছে যেনেকুৱা চিটিবাছ খনত উঠাৰ পিছত কিছুমান মানুহে হৈ চৈ লগায় আৰু ঠেলা হেঁচা লগায় অথচ ঠাই থাকিলেও বাছ বাছখনত চিটিবাছখনত ছিট থাকিলেও তেওঁলোকে অলপ ঠেলা হেঁচা যেন কৰে সেইবিলাক অলপ দুই নম্বৰী মানুহৰ নিচিনাকে বদমাছী মানুহৰ নিচিনাকে চিটিবাছ বিলাকত অহা যোৱা কৰে এইবিলাক আমি যদি নিৰিখ কৰোঁ বা কণ্ডাক্টৰক কওঁ বা চিটিবাছৰ ড্ৰাইভাৰক কওঁ তেওঁলোকে কিছুমান আছে তেওঁলোকে অলপমান অনুসন্ধান কৰে আৰু কিছুমানে নকৰে কেৱল চিটিবাছত উঠাইহে নিয়ে আৰু উঠাৰ পিছত তেওঁলোকে যেনে তেনে যধে মধে কম্পিটিচনৰ ভিতৰত বাছবিলাক চলায় তেতিয়া আমাৰ অলপ অসুবিধা লাগে কেতিয়াবা আৰু ভালো আছে চিটিবাছ বিলাক কিছুমান কণ্ডাক্টৰৰ ভাল ব্যৱহাৰো পাওঁ বা ড্ৰাইভাৰো ভাল যে টাইমত জেগাত নমাই দিয়ে আৰু কিছুমানে আগবঢ়াই লৈ যায় নমাই দিয়ে সেইকাৰণে চিটিবাছৰ অভিজ্ঞতাটো ফালৰ পৰা ক'ব গ'লে চিটিবাছটো যিহেতু পঁইত্ৰিছটা থাকে কিছুমান ছিটত কিছুমানত পঁচিছটা থাকে চুটি চাপৰ হয় চুটি দীঘল থাকে চিটিবাছ তাৰ ভিতৰত যিবিলাক ছিট ভাল অলপ সুবিধাজনক চি গাড়ী চিটিবাছ এই সুবিধা জনক বাছৰ ভিতৰত কিছুমান এয়াৰ কণ্ডিচন টাইপো আছে কিছুমানত আৰু নাই খিৰিকী কিছুমান ভঙা এ হেৰিও থাকে তাৰ মাজতে ভালকৈ চলা চলালেও চলাচল কৰা হয় ইয়াতে আৰু কেতিয়াবা অসুবিধাও পোৱা যায় টাইমত চিটিবাছবিলাক কেতিয়াবা নাহে কেতিয়াবা আহে